অঁ দাদা ভালনে অঁ নমস্কাৰ নমস্কাৰ কি কৰা হৈছে এতিয়া বৰ্তমান হয় নেকি অঁ অঁ এইবুলি আপুনি কি কি খেতি কৰা হৈছে

অঁ অঁ অঁ এইবেলি খেতিবোৰ প্ৰায় ভালেই হৈছেনে হয়

অঁ বাম হৈছে ন তাকে বৰষুণটো এইবেলি কম যে অঁ তাকে অঁ অঁ তাকে এতিয়া আৰু হয় হয় হয় তাকে এতিয়া মানে এতিয়া ধানৰ প্ৰাইচটো কিমান চলি আছে কুইণ্টেল চিষ্টেমত এনেই

হয় এতিয়া মানে প্ৰায় আপোনাৰ কিমানমান বিঘাৰ কৰিছে বাৰু খেতিটো বিছ বিঘা ন অঁ চবতে সমান সমানকৈ কৰিছেনেে প্ৰতিটো হেৰি মানে এতিয়া বৰা কৰিছে জহা কৰিছে কিমানমান কিমান মাটিত কৰিছে এনেই হয় হয় হয় বাৰু বিঘা হৈছে হয় হয় অঁ অঁ তাকে এতিয়া আৰু এইটো খেতিটো কৰিছে যে বৰা চাৰি বিঘা এনেকে কৰি ধৰণৰ কৰিছে এতিয়া তাত আপোনালোকৰ খেতি কৰোঁতে কি কি কি কিমান খৰচ হৈছে কেনে

অঁ ট্ৰেক্টৰ লগাবলগীয়া হয়

চাৰিশ টকা দিয়া ন ভালেই হৈছে তাৰপাছত অঁ অঁ তাকে ভালেই হৈছে তেনেহ'লে আৰু কিবা কিবি ৰাসায়নিক দৰৱ ইউজ কৰিছে নেকি কেনেকৈ কৰিছে

হয় হয় অঁ অঁ মানে এতিয়া এইটো সেইটো খেতিটোৰ কাৰণে আমি এতিয়া ৰাসায়নিক সাৰটো ইউজ কৰিব লাগিব ন তো ঠিকে আছে এতিয়া কিমানমান এনেই হেৰি খৰচ হৈছিলে বাৰু আৰু প্ৰফিটটো এতিয়া কিমানমান হৈছে এনেই আন্দাজ হয় নেকি হয় হয় পৰে বাৰু খৰচটো অঁ অঁ এতিয়া দাৱনী এতিয়া দাৱনী লগোৱা হেৰি লগোৱা আকৌ ধান কটা সেইবোৰ টোটেল মিলাই ষাঠি হেজাৰ নে অঁ টোটেল মিলাই ষাঠি হেজাৰ

আৰু এইবেলি ধানটো মানে যোৱাবাৰতকৈ বেছি হৈছেনে আৰু এনেই কিমান কুইণ্টেল ওলায় আপোনাৰ এক্সপেক্ট কৰিছে বিছ বিঘা মাটিত এবিঘাত দুই কুইণ্টেল ন বিঘাত দুই কুইণ্টেল তেনেহ'লে বহুত ভালেই খেতি হৈছে অঁ খেতিটো তেনেহ'লে ভালেই হৈছে আৰু প্ৰফিট ইমান এনে এতিয়াতো বাইছশকৈ এনেই দিম কৈছে চৰকাৰে তেনেহ'লে আমি বাইছশকৈ হিচাপ কৰিলে অঁ হয় নেকি অঁ অঁ এতিয়া মানে চৰকাৰে বা এতিয়া আপুনি ইনভেষ্টমেণ্ট কৰিছে যে আপুনিটো এতিয়া আপুনি মানে ষাঠি হেজাৰ খৰচ হৈছে আপুনি নিজে কৰিছে নে ক'ৰবৰপৰা লোন লৈ কৰিছে বাৰু অঁ অঁ

হয় হয় হয় হয় তাকে এতিয়া মই সেই তাকে এনেকুৱাই হ'ম কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰপৰা তাকে সেইবুলি সুধিছোঁ সেইকাৰণে তাকে মই বুলি এনেকুৱা বিজনেছ কৰিম বিজনেছতে সোমাওঁ বুলি হয় হয় অঁ এতিয়া আছে বেছি নাই দহ বিঘামান কৰা হৈছে কিন্তু এইবেলি যিহেতু অকণমান খেতিৰ মানে ছিজেনটো অকণমান দিগদাৰ হৈছে পোকে খাইছে আপুনি গম পাইছেই ঠিক তেনেধৰণে মোৰো হৈছে মানে হ'লেও মই কমকৈ কৰা হৈছে এইবেলি তথাপিতো প্ৰফিট কিন্তু হৈছে আৰু তাতে যেতিয়া ঘৰুৱা মাটি যেতিয়া আৰু ঘৰুৱা ধান যেতিয়া আমি নিজে খাবলৈয়ো ভাল হয় আৰু এইটো ঘৰুৱা ধানৰটো সোৱাদটোও বেলেগ তো সেইকাৰণে আমাৰ ইভাগে প্ৰফিটেই হৈছে কিন্তু বিজনেছত অকণ বিজনেছ টাইপত মানে অকণমান ডাঙৰকৈ কৰিম বুলি আপোনাৰপৰা লৈছোঁ আপুনি যিহেতু আপুনি ডাঙৰকৈ কৰিছে অলপ আৰু কেনেকৈ ধৰণৰ কি কি সাৰ ইউজ কৰিছে তেনেধৰণৰ আৰু সেইটো কাৰণে কৈছোঁ আৰু আৰু এতিয়া কি কৈছে অঁ তাকে এতিয়া মানে এতিয়া আৰু কেনেকে কিমান খৰচ হ'ব আপোনাৰতো কিমান প্ৰফিট হৈছে সেইটো জানিলে আৰু ভাল হয় আৰু তাকে বুলি আমি কৈছোঁ হয় নেকি

অঁ ক'পাৰটিভ চাউল পোৱা হয় ন অঁ

অ অঁ অঁ অঁ ঘৰুৱা চাউলটো নতুনতে এঠা হয় চাগে তাৰপাছত পুৰণি হ'লে তাত তাৰ ভাল হয় চাগে দেই অঁ জহাধানটো ন অঁ অঁ অঁ

অঁ মূল্যটো এতিয়া মানে কে জি চিষ্টেমতো এনেকে বিকা হয় চাগে ন অঁ কে জি চিষ্টেমত এনে কিমানমান হয় কে জি ষাঠি টকা ন অঁ

অঁ অঁ অঁ পঞ্চাছ টকা বাইছ টকা হয় বিহুও ওচৰ পাইছেহি তাতে যাতে অসমত আৰু অসমীয়া আৰু কৃষ্টি এনেই কাৰণে থাকেই আৰু বিহু বুলি তাকে এতিয়া মই তাকেই সেই বৰা জহা আৰু এই ছয়লাহী তেনেকৈ ধৰণে কৰিছোঁ আৰু আৰু যিহেতু মই অকমান সৰুকৈ কৰিছোঁ তাকে মানে ইমানো হেৰি কৰা নাই এই তিনিটা মানেই কৰিছোঁ আৰু মই ইউজ কৰিছোঁ এই তেনেধৰণৰ আমাৰ এইফালে পানীটো অলপ কমি যায় কাৰণে ধানটো অলপ দিগদাৰ হয় আৰু মোৰ ঘৰ ওচৰ মানে এই বাঁহনী তলত যে অকমান মানে ধানখিনি পৰি যায় মানে সেইটো কাৰণে প্ৰব্লেম হৈছে তাকে এতিয়া ডাঙৰ কৰিবৰ হ'লে ভাল জেগাত ল'ব লাগিব আৰু আপোনাৰ মাটিটো নিজৰ মাটি নে নিজৰ মাটি নে আপুনি এনেকৈ ক'ৰবাৰপৰা আধি ছিষ্টেমত লৈছেনে বিজনেছ ছিষ্টেমত লৈছে

অঁ অঁ তেনেহ'লে ভালেই কথা অঁ ধান খেতিটো তেনেহ'লে ধানৰ খেতিত প্ৰফিট আছে ন ধানৰ খেতিত প্ৰফিট আছে তেন্তে অঁ যাতে সুৰক্ষা সুৰক্ষা গৰু গছ গছনি

হয় হয় হয় হয় ধানটো আকৌ এটা ছিজনতহে পইচাটো পোৱা হয় অঁ এইটো হয় হয় হয় হয় হয় হয় হয়

ৰাইজে মাটি এটা

অঁ ঠিকেই পঁচি যাব বা এনেকৈ কিবাকিবি উঠাই লৈ যাব পাৰে হয় তাকে আৰু কিন্তু এতিয়া হ'লেও আৰু এতিয়া বিজনেছ চিষ্টেমত চাবলৈ হ'লে আমি সেইটো ৰক্ষা প্ৰদান কৰিব লাগিব যিহেতু আমি আনি থ'ব লাগিব অঁ প্ৰফিটটো হ'ব বুলি হয় হয় হয়

এতিয়া আৰু অঁ এতিয়া আমি যে আপুনি যে কৰে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰিলে বেছি ভাল হয়নে জৈৱিক সাৰটো ব্যৱহাৰ কৰিলে বেছি ভাল হয় অঁ হয় হয় হয় অঁ অঁ অঁ সেইটো হৈ পিছে সাৰৰ এনেই দাম পাতি কিমানমান চলি আছে এতিয়া মাৰ্কেটত কে জি এঘাৰ টকা ন এনেই বিছ বিঘা মাটিত কিমান ইউৰিয়া মাৰিব লাগিব আঠ বেগ মানে এবেগত কিমানমান কে জি থাকে এনে আন্দাজত আঠ বেগ পঞ্চাছ কে জি থাকে ন অঁ তো অকল ইউৰিয়া মাৰাই হয়নে আৰু কিবা ইউজ কৰা হয় বি অ' পি অঁ আৰু এই কীট পতংগ মাৰি যেতিয়া ডাঙৰ হয় মানে ইউৰিয়াটো মাৰিলে কি হয় কাৰণত ভাল হয় বাৰু

অঁ অঁ পোখাটোৰ কাৰণে ন হয়

হয় হয় অঁ হয় হয়

অঁ অঁ পাম ন

অঁ মানে আজিকালি খেতিটো যোনটো হয় মান টোটেলি মানে হেৰি প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব মানে আমি বৈজ্ঞানিক বৈজ্ঞানিক মতে মানে কৰিব লাগিব বিজ্ঞান পদ্ধতিত অঁ টোটেলি কথাটো হৈছে আজিকালি আমি বিজ্ঞান পদ্ধতিত যদি কৰোঁ তেনেহ'লে আমি লাভবান হ'ব পাৰিম ন প্ৰকৃতিৰ ওপৰত আজিকালি কৰিব নোৱাৰি আজি এয়ে বৰষণ দিব আজি এয়ে ৰ'দ দিব তেনেকুৱা ধৰণৰ তাকে বতৰটো ওপৰত ব্যৱহাৰ কৰি পিনি আমি তেনেহ'লে খেতি কৰাটো অলপ কমি আছে আৰু আমাৰ ইয়াত ঢেৰ মাটি আছে কিন্তু মানে কৰা হোৱা নাই যে তাকে সেই বৈজ্ঞানিক পদ্ধতিৰে কৰিলে আৰু ঢেৰ ধৰণৰ খেতি কৰিবপৰা যায় ন অঁ এনেকুৱা ক্ষেত্ৰত চৰকাৰেও কিছুমান ভূমিকা পালন কৰিছে তেনেহ'লে চৰকাৰে যেতিয়া ফ্ৰী দিম বুলি ক'লে কোনে কৰিব হয় খেতি কষ্ট কৰিব

অঁ অঁ অঁ তেনেহ'লে বিজ্ঞান পদ্ধতিত কৰিলে আমাৰ বহত উন্নতি হ'ব আৰু সেইটোৱে প্ৰফিট হ'ব ন

অঁ হয় হয় হয় হয় দাদা থেংক ইউ ধন্যবাদ আপোনাৰ ইমানকণ টাইম দিয়াৰ বাবে হয় হয় হয় হয় হয় অঁ হ'ব দিয়ক